মোৰ সংস্কৃতিত মূল জীৱিকা হ'ল কাম মানুহে এই জীৱিকাটো আঁতৰি মানুহে প্ৰেচাৰ পৰিলে আঁতৰি আহিব পাৰে সেইটো কোনো ধৰা বন্ধা নিয়ম নাই আৰু এইখিনিয়ে